অ নাথ

এইয়া আমাৰ তেজপুৰত বহুত হেৰি হৈ আছিল নহয় মাজতে ড্ৰাগছ তোমাৰ তাৰপাছত আকৌ কিবা হেৰি বন্দুক চন্দুকৰ কিবা সৰবৰাহ হৈ আছিলে

অ অ এইয়া তে তেৱেঁই তোমাৰ ড্ৰাগছৰ কাৰণে পুৰা ভালকৈ অভিযান চলাই এতিয়া বহুত কেইজনক ধৰিলে নহয় কালি ৰাতি অ এই আজিকালি এইবোৰে বেছিকৈ উৎপাত সিহঁতৰে

ভাল কৰিছে এইবোৰ ভালে হৈছে এনেকৈ এই ধৰণৰ ল'ৰা ছোৱালীবিলাক বৰবাদ হৈ গৈছে নহ'লে অ এই একদম নক'বা আৰু

ভালবিলাকো হয় অ তাকেই ভাল কামবিলাক হৈছে কিন্তু দেই আগতকৈ এইবিলাক কমি গৈছে এতিয়া আজিকালি

তাকেই ভালেই হৈছে এতিয়া আগতে ইমান ড্ৰাগছৰ কাহিনী শুনিছোঁ এতিয়া অলপ কমিব ভাবিছোঁ আৰু কমিব চাগৈ এতিয়া আৰু অ তাকেই নগাঁৱত শোণিতপুৰত ঠিকেই কৈছে নগাঁৱত নগাঁৱত এতিয়া বন্ধ কৰিলে আমাৰ ইয়াতো বন্ধ হ'ব আৰু তাকেই তাকেই

ভালেই ভালেই অ অ ঠিকেই আছে দিয়া পিছত লগ পাম ন' ঠিক আছে দিয়া